এতিয়া আপোনাৰ ভাৰতৰ চাকৰিৰ বজাৰখনৰ কথা ক'বলৈ গ'লে বহুতেই সা সুবিধা হৈছে এতিয়া মানে আপোনাৰ ধৰক নিবনুৱা বহুত পঢ়ি থকা ল'ৰা ছোৱালীয়ে আপোনাৰ বহুতো সা সুবিধা পাইছে আগতে ধৰক মানুহে এনেই যি টি মানে কৰি হ'লেও পইচা দি হ'লেও মানে আপোনাৰ এনেকুৱা চাকৰি এটা পাইছিলে তেনেকুৱা এতিয়া মানে আপোনাৰ ভাৰতৰ যোনখন চৰকাৰ হৈছে সেই চাকৰি বজাৰখন এতিয়া বহুতো সা সুবিধা কৰি দিছে মানে আপোনাৰ নিবনুৱা মানে ল'ৰা ছোৱালীও বহুতো সুবিধা সুযোগ পাইছে ধৰক তেনেকুৱাই আৰু এতিয়া চাকৰি বজাৰখন বহুতেই ভাল চলি আছে ভালকৈ পঢ়িছে বহুত বহুত বহুতো বহুতো মানে আপোনাৰ চাকৰি উলিয়াইয়ো দিছে বহুত চাকৰি ওলাইছে ৰে'লৱে'ত ওলাইছে আপোনাৰ শিক্ষা অনুষ্ঠানতে হওক বেংকতে হওক মানে তেনেকুৱা বিভিন্ন ধৰণৰ চাকৰি ওলাইছে যোনবিলাক মানে নিবনুৱা ল'ৰা ছাৱালীয়ে ধৰক এনে ঘৰত বহি আছিলে তেওঁলোকো এতিয়া বহুতো সুবিধা পাইছে সেইটো কাৰণে মানে বহুতে মানে মানুহৰ বহুত মানে আপোনাৰ উন্নতো হৈছে এতিয়া মানে সেইটোৱে ক'বলৈ গৈছো আৰু মানে ভাৰতৰ চাকৰিৰ মানে বজাৰখনৰ কথা বৰ্তমান এনেকুৱাই চলি আছে বহুত ভাল চলি আছে আপোনাৰ